হয় হয় কোনে কৈছিলা

হয় হয় মই যোগ বিদ্যাটো শিকাওঁ

ভাল কৰিছা ভাল কৰিছা হয় মানে অঁ এতিয়া তুমি কোন তাৰিখৰ পৰা কি কৰিবলৈ বিচাৰিছা মই যোগ বিদ্যাটো বাৰু শিকাই দিম দুই তিনিখন গাঁও বুলি কৈছা নহ্ সত্তৰ আশীজন মানুহ গতিকে এখন এখন খেলপথাৰ এখনো লাগিব গতিকে অঁ গতিকে সত্তৰ আশীজন মানুহ হয় আছে নহ্ অঁ প্ৰেক্ষাগৃহত পাতিবা হয় তেতিয়াও হ'ব খালি অঁ মানে অকণমান ধৰা অকণমান আহল বহল হ'লে বা অলপ বতাহ চতাহ পোৱা এটা জেগা হ'লে ভাল হয় তুমি সেইটো চাবা আৰু তাৰ ৰেট যদি চোৱা তেতিয়া মই আজি ধৰা ঊনৈছ তাৰিখ হ'ল মই অহা পঁচিছ তাৰিখ তুমি কোন তাৰিখৰ পৰা কৰিম বুলি আহিছা মই পঁচিছ তাৰিখৰ পৰা ফ্ৰী থাকিম বাৰু হয় তুমি এটা কাম কৰা পঁচিছ তাৰিখৰ পৰা কিমানদিনীয়া প্ৰগ্ৰেম অঁ অনুষ্ঠানটো

আচ্ছা তুমি এটা কাম কৰা সাতদিনীয়া কৰি দিয়া এইটো কৰ্মশালাটো তুমি সাতদিনীয়া যদি কৰা পঁচিছ তাৰিখৰ পৰা তিনি তাৰিখমানলৈকে কৰি দিয়া আৰু মই সেইটো সময়ত হয় সেইটো সময়ত তোমাৰ ধৰা পঁচিছ তাৰিখৰ পৰা তিনি তাৰিখলৈকে তি তিনি জানুৱাৰীলৈকে তুমি ৰাতিপুৱা কৰিলে ভাল হয় যোগটো গতিকে কাৰণ কেলৈ ৰোগ নিৰাময়ৰ কাৰণেও ভাল হয় নহ্ এতিয়া সেয়াই কৰা তুমি মানুহখিনিকো জনোৱা ভাল হ'ব

নালাগে নালাগে তুমি তুমি তুমি তেওঁলোকক বহাৰ কাৰণে এটা জেগা উলিয়াই দিবা আৰু আৰু তাৰ লগতে তুমি পানী বটলৰ যোগাৰটো ধৰি দিবা আৰু তেওঁলোকক লাগিব কাৰণ যোগৰ মানে য়ৌগা মেটখনো লাগিছিলে আৰু তেওঁলোকক আনিবলৈ সেইখিনি কথা কৈ দিবা আজি যিহেতু আৰু পাঁচ ছয়দিন আছে গতিকে সেইখিনি যদি হৈ যায় আমাৰ কাৰণে ভাল হ'ব হয় মই প্ৰত্যেক হয় প্ৰত্যেক দিনাই মই এক ডেৰ ঘণ্টা কৰিবলৈ চেষ্টা কৰিম মই ৰাতিপুৱা ধৰা চাৰে চাৰিটা পাঁচটা পাঁচটামান বজাত পাঁচটা হয় হয় চ' সকলোকে জনাই দিবা পাঁচটা বজাতে ধৰি লোৱা হয়

হ'ব চলিব মই ডেৰ ঘণ্টামান কৰি দিম হয় হয় হয় সময়টো দিয় হ'ব হয় সকলোকে জনাই দিবা হয়

ঠিক আছে দিয়া ভাল লাগিল মোক অঁ মোক ক'বা কিবা দিগদাৰ হ'লে